দাদা দ্বীপ ট্ৰেভেলছ হয়নে বাৰু অ মই লখিমপুৰৰ পৰা কৈছোঁ আমি মানে পঁচিছ তাৰিখে গোটেই ঘৰৰ পৰিয়ালটোৰ সৈতে আমি তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ যাম বুলি ভাৱিছিলোঁ আৰু সেইকাৰণে আপোনালোকৰ এজেঞ্চিটোলৈ ফোন কৰিছিলোঁ মানে পঁচিছ তাৰিখে কাৰণ দেওবাৰ যে সেইদিনা বহুত ভিৰো হয় তো আপোনালোকৰ গাড়ী সেইদিনা এভেলেবুল হ'বনে বাৰু আমাৰ মানে পৰিয়ালৰ গোটেইকেইজনেই যাম সাত আঠজনমান হ'ব ধৰক আমাক ছেভেন ছিটাৰ গাড়ী এখন লাগিব তালৈকে যাবলৈ এভেলেবুল হ'বনে বাৰু